আমাৰ অঞ্চলত সদ্যহতে তেনেকুৱা কোনো বিশেষ বেমাৰৰ পৰা অধ্যুষিত অঞ্চল বুলি আমি ক'ব নোৱাৰোঁ তথাপিতো দেখা গৈছে বৰ্তমান যিবিলাক মানুহ বিশেষতঃ যুৱচামে চাদা চুৰুট গুটখা শিখৰ জাতীয় বস্তু যি তেওঁলোকে খায় তাৰ ফলত পুৰণা দিনত চাদা খোৱাবিলাকক দেখিছিলোঁ বহুত মানুহৰে কেঞ্চাৰ বেমাৰ হৈছিল আমাৰ অঞ্চলত তেনেকুৱা ভালে কেইজন মানুহ কেঞ্চাৰ বেমাৰত আক্ৰান্ত হৈ ঢুকাইছে তেওঁলোকৰ বিশেষ অভ্যাস আছিল চাদা খোৱা হাতেৰে মলি মূখত ভৰাই খোৱাতো তাৰ লগতে তামোলৰ লগত খোৱা ধপাত এইবিলাকৰ লগতে সদ্যহতে আমি দেখি আছোঁ যে নতুনকৈ যিবিলাক গুটখা জাতীয় বস্তু যুৱসমাজে আদৰি লৈছে ভৱিষ্যতে ইওঁ মানুহক অসংক্ৰামক ৰোগ হ'লেও এই কেঞ্চাৰৰ পৰিৱৰ্তিত ৰূপ এটা হয়তো আমি দেখিবলৈ পাম আগতে আমি যেনেকে আমাতকৈ বয়সস্থসকলক দেখিছিলোঁ বা আমাৰ লগৰো দুই এজনক কেঞ্চাৰ বেমাৰত আক্ৰান্ত হোৱা দেখিছোঁ এতেকে আমাৰ ইয়াত সদ্যহতে আমাৰ ইয়াতে নহয় অঞ্চল বুলি নহয় আমাৰ এতিয়া এইটো সদ্যহতে ক'বলৈ গ'লে গোটেই দেশখনতে ই এটা ডাঙৰ ব্যাধি ৰূপে পৰিচিত হৈছে এই ক্ষেত্ৰত চৰকাৰে নিজৰ ফালৰ পৰা ল'ব পৰা যি পদক্ষেপ আছে অতি শীঘ্ৰে নল'লে আমাৰ যুৱসমাজৰ কাৰণে বা ভৱিষ্যত যি আমাৰ সমাজ তাৰ কাৰণে ই এটা অশনি সংকেত বুলি ধৰিব পাৰোঁহক